হেল্ল' অঁ খুৰা কওক চিনি পাইছোঁ দিয়ক ভালেই আছে

অঁ অঁ গম পাইছো গম পাইছো অঁ ক'ত ওদালগুড়ি আহিব

অঁ

অঁ চাব পাৰিব ইয়াতে আপোনাৰ হেৰি আমাৰ প্ৰাকৃতিক সৌন্দৰ্য ভৈৰৱকুণ্ড চাব পাৰব তাৰপিছত ইফালে ফুলবাৰী চাব পাৰব থকা খোৱা হোটেল আছে আমাৰ ষ্টেচনৰ পৰা নামিয়ে হোটেল বেছি দূৰ নহয় বাৰু এই এক কিলোমিটাৰ যাবাই নালগে এখন আছে আছে আছে এখন আছে আপোনাৰ ডিকেডি লজ এখন আছে তাৰেপিছত এখন গেলাক্সি লজ আছে তাতে থাকা খোৱা দুটাও আছে আৰু আপোনাৰ ইফালে হেৰি এই নতুনকে এখন খুলিছি এই ব্ৰহ্ম হোটেল বুলি দা ব্ৰহ্ম হোটেল অঁ আমাৰ এই ষ্টেট বেংকৰ পইণ্টত অঁ তাতেও থাকব পাৰব সুবিধা আছে গাড়ী মটৰৰ গোটেই সুবিধা আছে ও কোনদিনা আহিব আচ্ছা অঁ ট'টেল তিনজন আহিব আৰু মানুহ অঁ ও ও অঁ অঁ অঁ পাব পাব হ'ব আপুনি আহি পেলাই ইয়াতে বুকিং কৰিলে হ'ব বা ময়ো বুকিং কৰি থ'ব পাৰিম আপুনি আগদিনা মোক কৈ দিলি হ'ল মই পাহৰিয়ে যাব পাৰোঁতো অঁ অঁ হ'ব আপুনি চিন্তা কৰবা নালগে মই তিনজন মানুহৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিম ষ্টেশ্যনৰ পৰা নামিয়ে হোটেল আছে সেইটোকলৈ কোনো অসুবিধা নাই

অঁ অঁ অঁ অঁ দিয়ক হ'ব ঠিক আছে বাৰু আহি গ'লে